গোৱালপাৰা জিলাত বিভিন্ন স্থানত বাতৰি কাকতত পঢ়িব পৰা তথা বিভিন্ন কিতাপ পঢ়িব পৰাৰ সু ব্যৱস্থা থকাকৈ পুথিভঁৰাল আছে ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে গোৱালপাৰা মহাবিদ্যালয়ত থকা গোৱালপৰীয়া ও গোৱালপাৰা কলেজ মহাবিদ্যালয়ৰ অন্তৰ্গত পুথিভঁৰাল আৰু ইয়াৰ লগতে জিলা পুথিভঁৰাল ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আদি বিভিন্ন ধৰণৰ পুথিভঁৰাল আছে ইয়াৰে ভিতৰত গোৱালপাৰা কলেজত পঢ়ি থকা পুথি পুথিভঁৰালৰ বিষয়ে কিছু ক'বলৈ লৈছোঁ ইয়াত যথেষ প্ৰতিদিনে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী সমাগম ঘটে আৰু ইয়াত মূলতঃ প্ৰায় দহৰ পৰা বাৰখন দৈনিক বাতৰি কাকত প্ৰতিদিনে গোৱালপাৰা মহাবিদ্যালয়লৈ প্ৰেৰিত হয় বিভিন্ন বাতৰি কাকত আৰু ইয়াৰ লগতে বাতৰি কাকত লগতে সংগতি থকা বিভিন্ন আলোচনী সাপ্তাহিক আলোচনী তথা মাহেকীয়া আলোচনীও ইয়াতে থকা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন দেশৰ বা তথা সমগ্ৰ পৃথিৱীৰ বিভিন্ন বতৰা লৈ নিজকে সজাগত কৰি ৰাখিবলৈ এই বাতৰি কাকতে যথেষ্টখিনি সহায় কৰে আৰু আৰু এই পুথিভঁৰাল থকা বাবে গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ ইয়াত থকা অধক্ষ্য আৰু লগতে অন্যান্য কৰ্মকৰ্তাসকলৰো যথেষ্ট সুবিধা হয় আৰু এই সুবিধা সুবিধাৰ মূলতে হৈছে সমগ্র সমাজৰ জনগনক সজাগতা কৰা দৈনিক দৈনিক জীৱনত তথা দেশ বিদেশৰ খবৰ সকলোৱে যাতে প্ৰতিদিনে পায় তাৰে ওপৰত তাৰে ওপৰত ভিত্তি কৰি এই পুথিভঁৰালৰ অন্য এটি উদ্দেশ্য লগতে বিভিন্ন কিতাপ কিতাপ পত্ৰ ইয়াত উপলব্ধ হয় য'ৰ পৰা আমি বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰোঁ আৰু বিশেষকৈ বাতৰিকাকতৰ কথা ক'বলৈ গ'লে যদি আমি ইতিহাস চাওঁ অসমৰ প্ৰথম বাতৰিকাকত অৰুণোদয় তাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ প্ৰায় যথেষ্ট সংখ্যক বাতৰিকাকত আছে আৰু ইয়াৰে ভিতৰত উল্লেখযোগ্য কেইটামান হৈছে নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি আৰু ইংৰাজীত ইংৰাজী মাধ্যমত যদি ক'বলৈ যাওঁ আসাম ট্ৰিবিউন ডি আসাম ট্ৰিবিউন ডি চেণ্টিনেল আৰু লগতে যদি ৰাষ্ট্ৰীয় ভিত্তিক কেইটামান বাতৰি কাকতৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে হ'ব টাই দা টাইমছ অফ ইণ্ডিয়া ইণ্ডিয়ান এক্সপ্ৰেছ দা হিন্দু উল্লেখযোগ্য কেইটামান বাতৰিকাকত ইয়াৰ লগতে যিহেতু গোৱালপাৰা কলেজৰ লগত সংগতি ৰাখি বিশেষকৈ পুথিভঁৰালৰ ওপৰত ক'বলৈ ওলাইছোঁ কৈ আছোঁ তো সেই হিচাপত ক'বলৈ গ'লে আজিকালি শিক্ষাৰ্থীৰ মাজত যথেষ্টখিনি যথেষ্টখিনি আকৰ্ষিত হৈছে বিভিন্ন এ পি এছ চি তথা ইউ পি এছ চি পৰীক্ষাৰ প্ৰতি আৰু এই এনেধৰণৰ প পৰীক্ষাত ভাৰত চৰকাৰ তথা অসম চৰকাৰে আই এছ ডি অ' কৰা এনে এনেধৰণৰ পৰীক্ষাত যথেষ্টখিনি সু সুবিধা হয় শিক্ষাৰ্থীৰ কাৰণে এই বাতৰিকাকতৰ জৰিয়তে কিয়নো ই ই এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁলোকৰ তেওঁলোকৰ জ্ঞান বৰ্দ্ধিত কৰাত আৰু লগতে গোটেই সমগ্ৰ দেশৰ বতৰা আৰু তথা বিশ্বত কেনেধৰণৰ কি দৈনিক ঘ ঘটনা পৰিঘটনা ঘটি আছে তাৰ ওপৰত যথেষ্টখিনি তাৰে ওপৰত যথেষ্টখিনি জ্ঞান তথা বিভিন্ন ডাটা তথ্য সংগ্ৰহ কৰিবলৈ সুবিধা হয় আৰু যিয়ে তেওঁলোকৰ যি যি তিনিটা পৰ্যায়ৰ পৰীক্ষা হয় বিশেষকে এ পি এছ চি অসম অসম লোকসেৱা আয়োগ আৰু ভাৰতীয় লোকসেৱা আয়োগৰ অন্তৰ্গত অনুষ্ঠিত হোৱা যিখিনি পৰীক্ষা তাত পৰীক্ষাত এই বাতৰিকাকতৰ গুৰুত্বপূৰ্ণ যথেষ্ট অধিক আৰু ইয়ে এই ছাত্ৰ বা ছাত্ৰীজনীক বা শিক্ষাৰ্থীগৰাকীক বা পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ যথেষ্টখিনি সহায় কৰে আৰু লগতে কিয়নো তেওঁলোকে ভৱিষ্যতে গৈ সমাজক আগবঢ়াই নিব সমাজৰ হকে কাম কৰিব ৰাইজৰ হকে কাম কৰিব গতিকে ৰাইজৰ সুবিধাৰ্থে সমগ্ৰখিনি যিখিনি নীতি বা পলিচি প্ৰদান বনাবলগীয়া হয় বা তাক চালিত কৰিবলগীয়া হয় সেই ক্ষেত্ৰত তেওঁলোকক ভৱিষ্যতৰ যিসকল বা যিসকলে বৰ্তমান উত্তীৰ্ণ হৈছে তেওঁলোকে সমাজখনক সু পৰিচিতভাৱে চলাই নিবলৈ এই বাতৰিকাকতৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাব ভাবোঁ আৰু নিশ্চয়কৈ তেওঁলোকৰ লগতে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে বাতৰিকাকত পঢ়াটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ